মোৰ ইস্কুলৰ প্ৰিয় ছাবজেক্ট বুলি ক'লে মই অংক ছাবজেক্টটোৱেই ভাল পাওঁ কাৰণ অংক ছাবজেক্টটো ফৰ্মুলামতে কৰিব লাগে ফৰ্মুলামতে কৰিলে তাত নম্বৰ কাটিব নোৱাৰে ছৰ্ট কুৱেশ্য়নবিলাকো তেনেকৈ এক নম্বৰ কুৱেশ্য়নবিলাক নম্বৰ কাটিব নোৱাৰে শুদ্ধই হয় আৰু জ্যামিতিবিলাকো তেনেকৈ ফৰ্মুলা আছে তেনেধৰণে কৰিবলগীয়া হয় তেতিয়া তাত নম্বৰ কাটিব নোৱাৰে আৰু ইস্কুলত থাকোঁতে মই সদাই বোৰ্ডত অংক কৰিবলৈ পাওঁ ছাৰসকলে মোক বোৰ্ডত অংক কৰিবলৈ দিয়ে প্ৰত্যেকদিনাই জিৰণি সময়ত লগৰ ল'ৰা ছোৱালীবিলাকেও মোৰ লগত অংক ছাবজেক্টটো শিকিবলৈ মোৰ লগত আলোচনা কৰে সেইকাৰণে মই অংক ছাবজেক্টটো ভাল পাওঁ